কালি মই ল'ৰাটোৰ বাবে দোকানৰপৰা ৰং পেঞ্চিলৰ পেকেট এটা আনিছিলোঁ ৰং পেঞ্চিলখিনি সি আঁকি বৰ ভাল পাইছে অকণো ভাঙি যোৱা নাই